প্ৰদৰ্শন কৰোঁতে আমি চাব লাগে যে দৰ্শকে বা অভিভাৱকসকলে আমাক গান ভাল পাইছেনে নাই ধৰক যেনেকৈ বিহু ফাংচনত গান গালে অলপ

ভাল হৈ যায় সম্পৰ্কটো দৰ্শকৰ লগত দৰ্শকে যাতে ভাল পায় গান গাওঁতে যেতিয়াই মানে ফাংচনত গান গাওঁ বা ষ্টেজ প্ৰগ্ৰেম কৰোঁ তেতিয়া প ষ্টেজ প্ৰগ্ৰেম কৰোঁতে খুব দৰ্শকখিনিক আকৰ্ষণ কৰিব লাগে তেতিয়াই দৰ্শকসকলেও ভাল পায় শুনিও ভাল পায় আমাৰ গান শুনিও ভাল পাব আৰু খুব শুৱলাকৈ গান গাব লাগে ট্ৰেকত গাব লাগে ধুনীয়াকৈ স্কেলত গাব লাগে ভাল পায় আৰু গান এনেকুৱা গাব লাগে যাতে দৰ্শকে আকোৱালি ল'ব পাৰে নাচিব পাৰে ফূৰ্তি কৰিব পাৰে তেতিয়াহে ভাল পাব দৰ্শকসকলে ইনেই ইমান ৰাতিও ফাংচন বা হেৰি চাব আহোঁতে প্ৰগ্ৰেম চাব আহোঁতে যদি আমি মেমেৰা গান গাই দিওঁ তেতিয়াহ'লে তেখেতেসকলৰ মনটো ভাঙি পৰে বা মনটো উঠি যায় বিহু চিহু এইবিলাকৰ পৰা সেইটো কাৰণে খুব ভালকৈ গান গাব লাগে গান গাব লাগে ধুনীয়াকৈ কৰিব লাগে সকলো কাম তাৰ পাছত নিজৰ গ্ৰুপটোৰ লগতো খুব ভালকৈ কৰ্ডিনেচনটো বনাই ৰাখিব লাগে খুব ভালকৈ থাকিব লাগে তাৰ পিছত তেখেতসকলে খুব ধুনীয়াকৈ কৰিব লাগে তেখেতেসকলৰ লগত ভালকৈ কৰিব লাগে তাৰ পিছত